বৰ্তমান সময়ত পৃথিৱীত অসমীয়া ভাষা ভাষীসকলে বিভিন্ন ধৰণৰ সমস্য়াৰ সন্মুখীন হৈছে তাৰ ভিতৰত যদি আমি প্ৰধানকে চাওঁ অসমীয়া মানুহ অসমীয়া ভাষা কোৱা মানুহ কেৱল মাত্ৰ অসমতহে আছে আৰু এই অসমীয়া মানুহে বিভিন্ন সময়ত বহিৰাজ্য় যেতিয়া বহিৰাজ্য়লৈ যায় সেই বহিৰাজ্য ভ্ৰমণ কৰে বা বিভিন্ন কামত বা এতিয়া অসমৰ পৰা দেল্হী কলকাতা বিভিন্ন ঠাইলৈ যায় সেই মানুহবিলাকে তাত গৈ ভাষাৰ ক্ষেত্ৰত সমস্য়া হোৱা দেখিবলৈ পোৱা যায় তাত যিহেতু বহিৰাজ্যত অসমীয়া ভাষাটো কোৱা মানুহ নাথাকে অসমীয়া ভাষা যিহেতু অসমৰ মানুহে কয় সেইকাৰণে তেওঁলোকে ভাৱৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত সন্মুখত মানুহজনৰ লগত সন্মুখত যিজন ব্য়ক্তি থাকে সেই ব্য়ক্তিজনৰ লগত কথা পতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্য়া হয় তেওঁলোকে তেওঁ যিহেতু অসমীয়া ভাষাটো বুজি নাপায় সেইকাৰণে তেওঁলোকে বেলেগ ভাষা এটাৰ সহায় ল'বলগীয়া হয় আৰু বেলেগ ভাষা বুলি ক'লে আপোনাৰ ইংৰাজী বা হিন্দী ভাষা আৰু অসমীয়া মানুহে ইংৰাজী আৰু হিন্দী ইমান সলসলীয়াকে অসমীয়া মানুহে আচলতে সকলোৱে নাজানে সেইকাৰণে ভাষাৰ ক্ষেত্ৰত এইটো সমস্য়া হয় ঠিক তেনেদৰে আমাৰ অসমতো বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকলৈ যদি আমি চাওঁ ইস্কুল পৰ্যায়ত যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছে তেওঁলোকে ইংৰাজী মাধ্য়মত পঢ়ে ইংৰাজী মাধ্য়মত পঢ়ে কাৰণে তেওঁলোকে অসমীয়াটো ক'ব পাৰে শুদ্ধকে অসমীয়াটো ক'ব পাৰে কিন্তু তেওঁলোকক যদি অসমীয়াটো লিখিবলৈ দিয়া হয় তেওঁলোকে অসমীয়াটো শুদ্ধ ৰূপত অসমীয়াটো লিখিব নোৱাৰে আৰু বৰ্তমান সময়ত অসমীয়া মানুহ অসমীয়া কোৱা আজিকালি মা মানুহে অসমীয়া মানুহে আচলতে কিছুমান এনেকুৱা মানুহ আছে অসমীয়াটো জানিলেও অসমীয়াটো জানিলেও অসমীয়াটো ক'ব নিবিচাৰে বা ইংৰাজী ভাষাটোহে ক'ব বিচাৰে হিন্দীতহে কথা পাতিব বিচাৰে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা আছে আৰু এই কথাবিলাকে এই যে অসমীয়া ভাষা ক'ব নিবিচাৰে অসমীয়া ভাষাক লৈ বৰ্তমান সময়ত যে চৰ্চা কমি আহিছে সেইকাৰণে অসমীয়া ভাষাটো লাহে লাহে অসমৰ পৰা যেন অসমীয়া ভাষাটো নাইকীয়া হ'ব মানুহে যেন অসমীয়া ভাষাটো ক'বলে এৰিব তেনেকুৱাৰ নিচিনা এটা সমস্য়াৰ সন্মুখীন হৈছেগে অসমীয়া মানুহখিনি আৰু সেইকাৰণে সেইকাৰণে অসমীয়া ভাষাটো আমাৰ যিটো প্ৰজন্ম আমাৰ প্ৰজন্মই অসমীয়া ভাষাটো আচলতে এতিয়া ব্য়াকৰণৰ ক্ষেত্ৰতে আমি যদি চাওঁ ব্য়াকৰণৰ শুদ্ধ ব্য়াকৰণৰ যদি প্ৰয়োগ নকৰাকে ব্য়াকৰণৰ একো জ্ঞানে নাথাকে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ব্য়াকৰণৰ জ্ঞান নাথাকে কাৰণে অসমীয়া ভাষাটো ক'বলে বা লিখিবলে তেওঁলোকে টান পায় আৰু অসমীয়া ভাষা কেতিয়াবা লিখোঁতে বৰ অদ্ভুত ধৰণৰ কিবা লিখে সেইকাৰণে অসমীয়া ভাষাটো ইংৰাজী আৰু হিন্দী ভাষা আমি যেনেকে গুৰুত্ব দিওঁ ঠিক তেনেকে অসমীয়া ভাষাটোও গুৰুত্ব দি অসমীয়া ভাষাটো আচলতে জীয়াই ৰখাৰ অসমীয়া ভাষাটো সঠিক আৰু শুদ্ধভাৱে শিকাত প্ৰয়াস কৰিব লাগে